হেল্ল' মই যে গাড়ী যাবলৈ মই ভাড়া পাঁচ হাজাৰ টকা দিছিলোঁ এতিয়া যাবচোন নহ'বই কিবা এটা অসুবিধা হ'ল পইচাটো ঘূৰাই দিবনে ঘূৰাই দিলে ভাল হয়